ষাঠি হাজাৰ ছশ বাষষ্টি পঞ্চাছ হাজাৰ পাঁচশ পঁচপন্ন আশী হাজাৰ সাতশ বাসত্তৰ নব্বৈ হাজাৰ নশ নিৰান্নব্বৈ এক লাখ বিছ হাজাৰ দুশ বাৰ